হেল্ল' এই বিকাশ কি খবৰ মোৰো ভালেই ক'ত আছা কথা এটা ভাবিছোঁ বুইছা ঘৰততো এনে এনেই আছো অঁ শিৱৰাত্ৰিৰ দিনাখন ফুৰিব যাব লাগিছিল ক'ৰবাত লগৰবিলাক তাকে তাকে ভাবি আছোঁ প্লেনটো মই মিলাইছোঁ আৰু তুমিও আমাৰ লগ মই কিবা এই আমাৰ লগৰ ফিৰোজ তাৰপাছত এই কৌশিক তাৰপাছত আৰু লক্ষী ইহঁত যাম বুলি কৈছে আৰু যাবা নেকি যাবা নেকি এইফালে জামুগুৰিৰ ফালে যাব পাৰিলোহেঁতেন নাগশংকৰ মন্দিৰ শিৱ অকণমান অঁ তাতে পাৰিম মানে কি অকণমান ফুৰি মুৰি আহিব পাৰিলোহেঁতেন কিমান আৰু ঘৰত সোমাই থাকিবা গাড়ী অঁ গাড়ীকে ভাড়া কৰিব লাগিব চাগে কাৰ এখনকে ভাড়া কৰিব লাগিব নেকি আমাৰতো লগৰ বেছি নাই ন চাৰি পাঁচজনহে তাকে ভাবিছোঁ চবেই এক চবেই এক হাজাৰকৈ মিলালেও হৈ যাব চাগে অঁ মই তোমাকহে সুধিছোঁ ফাৰ্ষ্টত তাৰপাছত বাকীবোৰ তুমিও দুটামানক সুধিবাচোন মানে অকণ লগ হ'লে ভাল মানে কি লগৰ ধেৰ হ'লে ভাল লাগে ন গৈ পেলাই তাকে এতিয়া সেইটোকে ভাবি আছোঁ যাবানে তুমি তুমিতো যাবা ন অঁ তাকে প্লেনটো এতিয়া মিলাইছোঁ তুমি কোৱাচোন কিমানকৈ পইচাটো মিলা উঠালে হ'ব চাৰি পাঁচজন থাকিলেতো পোন্ধৰশ মানকৈ মিলাব লাগিব সাতজন মান হ'ব পাৰিলে ভাল আছিলে তেতিয়া এক হাজাৰ মানকৈ হ'লেও হৈ গ'লহেঁতেন অঁ তাকে ক'বাচোন তাতে মেলা আছে মেলা চাব পাৰিলোঁ হয় পাৰিম অঁ আৰামচে হোটেল এখনত খাই বৈ আহিব পাৰিম তেতিয়া সেইটোৱে ভাল লাগিব তেতিয়া গৈ পেলাই মানে এনেই ঘৰত সোমাই থকা হৈছে ন আৰু ওচৰ ওচৰতনো কিমান চাবা আৰু অকণ দূৰত গৈ চালে ভাল লাগে যোৱা প্লেনটো এই সোম সোমবাৰে ৰাতি যাম বুলি ভাবিছোঁ অঁ মানে ৰাতি নহয় মানে আমি সোনকালে ওলাব লাগিব ন অকণ দূৰ আছেতো আমি তিনিটা মানত আমি তেজপুৰৰ পৰা তিনিটা মানত ওলাই যাব লাগিব চাগে তুমি সিহঁতক ফোন কৰিবাচোন ঠিক আছে আৰু কিবা বাকী তাতে এতিয়া যাব লাগিব আৰু ভাল লাগিব গৈ পেলায় ঠিক আছে দিয়া কল কৰি জনাবাচোন হে মোক ঠিক আছে দিয়া বাই